হেল্ল' বাইদেউ অঁ বাইদেউ কওকচোন হয় হয় বাইদেউ হয় হয় হয় কওকচোন অঁ মই ঘৰৰ কামেই কৰোঁ কওক অঁ ডিজাইনটো দিলে মানে আগফালে গাড়ী গেৰেজ বা মানে এখন দোকানো কৰিব পাৰিব ধৰক আপোনাৰ ডি ডিজাইন দিয়ে যেন যেনেকৈ দিয়ে তেনেকৈ বনাই দিম আকৌ হয় হয় হয় বাইদেউ আগতে ঘৰতো বনাব পাৰিব ধৰক গাড়ী গেৰেজো কৰিব পাৰিব আগফালে দোকানো বনাব পাৰে আপোনাৰ লগতে কথা ডিজাইন দিয়াৰ লগতে মে মানে ডিজাইন দিলে মানে শ্ব' হ'ব কেনেকৈ ডিজাইনটো কেনেকুৱা ভাল হ'ব আপোনাক মই দেখুৱাই দিম কাগজত লিখি কেনেকৈ আহিব তেনেকৈ কিমান খৰচ হ'ব কি কথা সব মই আপোনাক ভালকৈ বুজাই দেখুৱাই দিম আকৌ আজিকালি আগফালে মানুহৰ দোকান দুখনমান বনালে ভাল আকৌ পইচা দুটকামান ওলাব আপোনাৰ ডিজাইন আৰু আগফালে কওকচোন অঁ মই এইকেইদিনতে যাম হয় হয় বাইদেউ কওক ঠিক আছে মই এইকেইদিনতে যাম আপোনাৰ এই নম্বৰটো পাই মই আপোনাৰ হেৰিয়ালৈ এইকেইদিনতে যাম হয় বাইদেউ হয় হয় আপোনাৰ মানে দোকান চোকান দি মানে ধৰক ঘৰতো আগফালৰ ঘৰটোও ভাল হ'ব লাগিব দোকানখনো হ'ব লাগিব ধৰক গাড়ী গেৰেজটো হ'ব লাগিব মানুহ আহি মানে ধৰক ক'ব পাৰিব লাগিব ঘৰটো ভাল লাগিছে বুলি আপুনি মানে মোৰ নামো থাকিব আপোনাৰো মানে ধৰক কথাটো ভাল লাগিব মিস্ত্ৰিটো কৰাইছিলোঁ দেই বুলি হয়নে বাৰু অঁ ঠিক আছে মই এইকেইদিনতে আপোনাৰ ওচৰলৈ যাম আপুনি গাড়ী মটৰ গেৰেজটো হ'ব আপোনাৰ দোকানো হ'ব ঘৰো বনাই দিম একদম ডিজাইন ডিজাইনকৈ দিম আমাৰোতো এইবোৰত আৰু ভালকৈ আৰু ডিজাইন দিলে মানে ধৰক শ্ব' এটা আহিলে আপোনাৰে মনটো ভাল লাগিব

যিটো মানুহ হ'লেও শ্ব' এটা দেখিলে ভাল লাগিব হয় হয় বাইদেউ হয় হয়

অঁ হয় বাইদেউ টাইলছ চাইলছ লগাই ধুনীয়াকৈ বনাই দিম ডিজাইন কৰি দিম আপোনাৰ ঘৰ চিন্তা কৰিব নালাগে আপুনি মই যিবাৰ বনাম ভালকৈ বনাই দিম আপোনাক চিন্তা কৰিব নালাগে দিয়ক তেওঁৰ কাৰণে চিন্তা কৰিব নালাগে অঁ হয় অঁ এইটো নম্বৰতে ফোন কৰি দিব মই গৈ পাই যামগৈ চিন্তা কৰিব নালাগে আপুনি বাইদেউ বাইদেউ